হেল্ল' অ বাইদেউ ভালে আছে অ ঘৰ ঘৰত কেনেকুৱা অ কলেজ বন্ধ হৈছে না অ অ অ ঠিকে আছে এতিয়া ঘৰতে আছেনে অ অ এতিয়া নলবাৰীতো ৰাস আহিল ৰাস চাব নাযায় অ এইবাৰ তেৰ দিন হোৱা কথা আছে হ'ব নাই গম পায় নে কিবা যাম দিয়ক এইবাৰ আজি দুই বছৰ যোৱাই নাই এনেও ওলাবই ওলাবই একেলগে যাম তোমাৰ ল'ৰা ছোৱালী চাবাখান তুমিও ওলাবা আৰু মোৰো এইবাৰ নতুন বোৱাৰী আছে অ বোৱাৰীকো লম মই অ অ থিয়েটাৰ দিয়ে থিয়েটাৰ চাম আমি লগ হৈ অ অ অ

ঠিক আছে আৰুএইবাৰ চাৰকাছো চাম কিন্তু গ'লে এইবাৰ অ চাৰকাছো চাম লগ হৈ পেলাই মানে

অ ঠিক আছে আৰু আৰু এইবাৰ আমি এই যে ৰেল লাইন সেই তাত যে মেলা হয় কাপোৰৰ মেলা চেলা হয় নহয় এইবাৰ আমি অ সময় লৈ একদিন তাৰে মেলা চাব যাম হা তাত বোৱা কাপোৰ চাপোৰ বহুত ধুনীয়া পায় গতিকে অ অ গতিকে চাই চিতি এ কিনিব পৰাও যাব তাৰপিছত আৰু এই কিতাপ চিতাপ বহুতেই গতিকে অ গ্ৰন্থালয় থাকিলে চাব পাৰিম অলপ সময় লৈ পেলাই ওলাম দিয়ক তিনিও লগ হৈ মানে সমনীয়া লগ হ'লে ভাল লাগে চাই পেলাই অ তাই নিচেই অ ওচৰতে ইমান ডাঙৰ ৰাস এখন অ অ এবাৰ ভাবিছে আৰু চাম বুলি অ মই ৰিক্সা ভাড়া কৰিম নহয় অ পাই এখন আৰু হেৰি আছে ৰাস চামতো আৰু মেলা চেলা বহুতৰ চাৰকাছ হেইগিলাকো চাম আৰি ত'ৰ ল'ৰা ছোৱালীকেইটা হেৰিত তোলাম চাকা আহিব নহয় পৰা চকাত উঠাব লাগিব অ অ বাকী আৰু তই এইবিলাক বাকী অ আৰু মোৰ বোৱাৰী আছে খেল চাব আৰু সেই মূৰ্তিবিলাক মাজে মাজে আৰু পোৰা নদী নহয় মূৰ্তিবিলাক অ নতুন দিলে ভাল লগা হ'ল হয় অ আৰু সেতুখন ৰাস্তাত গেলে এই সেতুখন চোৱা যাব যিখন আমাৰ সেতু বনাইছে প্ৰজ্ঞা প্ৰজ্ঞা সেতু সেতুখনৰ নাম অ অ অ মই একদিন গেলো চাব কিন্তু খুব ভালকে চোৱা নহ'ল আৰু ৰাস্তাত যায় বেছি ভাল লাগিব চাই মানুহৰ যাতায়ত ব্যৱস্থা অ এদিন গৈছিলো মাই চাব আপুনি যোৱা নাই নেকি অ মই এদিন গেছিলোঁ আমাৰ বোৱাৰীক লৈয়ে গৈছিলোঁ তাইক নলবাৰী নি পেলাই দে একটা কাম কৰিব বাইদেউ আপনিও এইবাৰ ৰাসৰ কিদিন মাইনাহঁতক লাবা কিন্তু তেহঁতে চাই বহুত ভাল পাব অ ঠিক আছে অ অ ৰখ দে দয়ক দয়ক মই সময় হ'লে ঠিক আছে